হেল্ল' অঁ আচ্চা এই হেৰি নহয় আপোনাৰ দোকানত কি কি পোৱা যায়হে ফল মূল

অঁ অঁ অঁ আচ্চা অঁ আচ্চা আচ্চা আচ্চা হেৰি আচ্চা ৰ'বচোন এই মালভোগ কল ভাল মালভোগ কল আছেনে ৰ'ব এইবিলাক মেডিচিন দিয়া নেকি আকৌ এই মেডিচিন দি পকোৱা নেকি আকৌ সেই মালভোগ কল আচ্চা আচ্চা অঁ আচ্চা আচ্চা আচ্চা আচ্চা ঠিক আছে বাৰু হেৰি এই কেনেকুৱা দাম কেনেকুৱা তথাপিতো

আচ্চা

অঁ আচ্চা বাৰু ঠিক আছে সেই সেই আপেলটো আছে নে নাই এনেই বালিয়া আপেলটো আছে নে অঁ বাৰু ঠিক আছে তেতিয়া হ'লে এই আপেলো কেইটামান লাগিব বাৰু

আচ্চা ঠিক আছে বাৰু তাৰমানে হেৰি আপেলটো পাম কলটো পাম ন অঁ আৰু এই তৰমুজটো কেনেকুৱা

ৰ'ব তৰমুজটো আপুনি কোন আপুনি তাকে তৰমুজ আপুনি ক'ৰ পৰা সংগ্ৰহ কৰে ক'ৰ পৰা আনে

ঠিক আছে ঠিক আছে বাৰু তেতিয়া হ'লে মই গৈ আছোঁ বাৰু আপুনি দোকানত থাকিবই নহয় ন অঁ বাৰু ঠিক আছে মই গৈ আছো হাঁ ঠিক আছে ঠিক আছে অঁ